মই বেয়া পোৱা প্ৰডাক্ট হৈছে চাৱাৰ জেলৰ পিয়েৰ্চ চাৱাৰ জেলটো সেইটো মানে ব্যৱহাৰ কৰিলে ইমানেই পিচল মানে চাবোনৰ মানে যিটো তাৰ ফেন সেইটো নাযায় মানে পানী ঢালিয়ে থাকিব লাগে ঢালিয়ে থাকিব লাগিব যেন তাত লাগিয়ে আছে মোৰ শৰীৰত তেনেকুৱা যেন লাগে গতিকে মানে পিয়েৰ্চ চাৱাৰ জেলটো মই একদম ব্যৱহাৰ কৰি একেবাৰেই ভাল পোৱা নাই আৰু এটা প্ৰডাক্ট হৈছে ডেনভাৰ পাৰফিউম ডেনভাৰ পাৰফিউমটো ইমানেই উগ্ৰ মোৰ একদম মূৰত ধৰে মানে সেইটো ঘঁহি গ'লে মানে বাছে চাছেতো বাছে বা গাড়ীৰে গাড়ী মটৰে মানে সেইটো লগাই মানে উঠা সম্ভৱেই নহয় মোৰ পক্ষে মানে ইমান উগ্ৰ গোন্ধটো সেইবাবে মই সেই পাৰফিউমটো মানে একদম পচন্দ নকৰোঁ